মই উৎসৱত ৰন্ধা কিছুমান বস্তুৰ নাম হৈছে বিহুৰ সময়ত বিশেষকৈ বিভিন্ন ধৰণৰ পিঠা পনা বনোৱা হয় তাৰ ভিতৰত হৈছে তিল পিঠা ঘিলা পিঠা নাৰিকল লাৰু চুজি লাৰু দৈ আৰু বিভিন্ন ধৰণৰ জলপান বনোৱা হয় আৰু মাঘ বিহুৰ সময়ত চুঙা চাউলৰ পিঠা তিল পিঠা জলপান লাৰু নাৰিকল বা চুজিৰ আৰু আৰু যদি আমাৰ ঘৰত কাৰোবাৰ জন্মদিন হয় তেন্তে আমাৰ থলুৱাৰ মাছ আৰু আমাৰ গাঁৱতে পোৱা ঢেকীয়া ঔটেঙাৰে টেঙা চবজি আৰু ঘৰৰ লোকেল মূৰ্গী বনোৱা হয় লোকেল মূৰ্গী আৰু আলু ভাজি বিশেষকৈ ভাজি বনোৱা হয় আৰু লক্ষীপূজা বা জন্মাষ্টমী এনেবোৰত ৰুটী বা পাওৰুটী বা আৰু মটৰ আৰু আলু ঘূগুনি বনোৱা হয় আৰু আমাৰ যেতিয়া ন খোৱা হয় তেতিয়া ন খোৱাত বিভিন্ন থলুৱা সামগ্ৰী বনোৱা হয় ৰন্ধা হয় যেনে লোকেল মুৰ্গী আৰু আলু ভাজি তাৰ পাছত ছালাড থাকে ছালাড বিলাহী বন্ধাকবি ৰে বনোৱা হয় আৰু পুখুৰীৰ লোকেল মাছ আৰু ঔটেঙা আৰু ঢেকীয়াৰে বনোৱা এইটো টেঙা এখন চবজি থাকে আৰু যদি আলহী অতিথি থাকে তেন্তে থলুৱা সামগ্ৰীৰে ৰন্ধা হয় যেনে পুখুৰীৰ মাছ আৰু গাঁৱত পোৱা ঢেকীয়া ভাজি লাই শাক ইত্যাদি ৰন্ধা হয় আৰু বিভিন্ন ধৰণৰ বস্তু ৰন্ধা হয়